অঁ মই খুৰা আমাৰ ওদালগুৰি মিলন নগৰৰ পৰা কৈছিলোঁ হয় এই মোক তাৰমানে দৈ মিঠাই ক্ৰীম অলপ লাগিছিল অঁ ঘৰত এখন তাৰমানে আকৌ বিয়া আছে সেইকাৰণে আপুনি দিব পাৰিব নেকি মোক এই কিবা মাৰ্চৰ তিনি তাৰিখে লাগে এই আহি থকা মাৰ্চত তিনি তাৰিখে দৈ আপোনাৰ বিছ লিটাৰ লাগিব মোক ক্ৰীম আপোনাৰ ছয় কিলো হ'লে হৈ যাব এৱা গাখীৰ এৱা গাখীৰ বেছি নালাগে মোক এই ছয় লিটাৰমান দি দিলে হ'ব গাখীৰটো আহিবই আপোনাৰ পৰা সেইকাৰণে আৰু মিঠাই অলপ লাগিব

অঁ পাঁচ কিলো হ'লেই হৈ যাব এই অঁ অলপ বাঢ়িছে বুলি শুনিছোঁ ক্ৰীমত দামনো কিমান এতিয়া

হয় দৈ ডেৰশ টকা হয় দৈটো মহল দৈ হ'ব নেকি

হয় ভালনো কোনটো হ'ব এই জাৰ্চীৰ হ'বনে এই ম'হৰ হ'ব অঁ সেইটোৱেই দি দিব

সেইটোৱে দি দিব যোনটো ভাল হয় তিনি মাৰ্চ

আপুনি দছটামানতে দি যাব

হয় হয় হয়

হয় আৰু গাখীৰটো দৈটো গোটা হ'ব ন পনীয়াটো নহয়

গোটা হ'লে ভাল পাব আৰু যিখিনি মানুহ আহে হয় আৰু চোৰাটো ভাল লাগিব হয় হয় অলপ এই দহটামানত দিব পাৰিব নহয়

অঁ নাই আপোনাৰ কথা শুনিছোঁ আপুনি ভাল লৈ মিঠৈ দিয়ে বুলি সেইকাৰণে মই আপুনি ওচৰ চুবুৰীয়া মানুহ এজনৰ পৰা আপোনাৰ নম্বৰটো ল'লোঁ সেইকাৰণে আৰু মই ভাবিছোঁ আপুনি দিব পাৰিবনে নাই আপোনাৰ তাত অৰ্ডাৰ বহুত থাকে সেইকাৰণে মই আগতীয়াকে কৈ থ'লোঁ